শিক্ষা শিক্ষা মানুহৰ এক অবিচ্ছেদ্য অংগ শিক্ষা নহ'লে আমি বা আমাৰ সন্তানসকল কোনো কথাতে আমি আগবাঢ়িব নোৱাৰোঁ মানুহৰ আগত কথা ক'ব নোৱাৰোঁ এটা মনত ভয় ভাব এটা নিজকে দুৰ্বল শ্ৰেণীলে আমি নিজকে লৈ যাওঁ বা কাৰো আগত আমি চকুত চকু থৈ কথা ক'ব নোৱাৰোঁ শিক্ষা পদ্ধতিটোৱে হৈছে এইটো পোহৰ এটা মানুহৰ আগত কথা ক'ব পৰা এটা শক্তি আহি পৰে শিক্ষা থাকিলে আৰু আমি নিজেই চাব নিজৰ জীৱনতেই দেখোঁ যিটো কথা আমি নাজানো বা যিটো কথা আমাৰ কোনো হেৰি নাই সেইটো কথা আমি কেতিয়াও আনৰ আগত ক'বলৈ ভয় কৰোঁ আমি মানুহৰ আগত ওলাবলৈয়ে ভয় কৰোঁ কিন্তু যিটো বিষয়ৰ ওপৰত আমি জানো বা বেছি অকণমান আমাৰ জ্ঞান থাকে তেতিয়া আমি মানুহৰ আগত খুব ধুনীয়াকৈ আমি সলসলীয়াকৈ কথাষাৰ ক'ব পাৰোঁ আৰু আমাৰ কোনো তাত ভয় নাথাকে এইটো আমাৰ নিজৰ জীৱনতে পাওঁ আমি সেইকাৰণে শিক্ষাই শিক্ষাই মানুহৰ জীৱনৰ আমুল পৰিৱৰ্তনটো হয় সেইটো সকলোৱে জানেই শিক্ষা নহ'লে আমাৰ কোনো কথাতে আমাৰ কোনো কথাতেই আমি আগবাঢ়িব নোৱাৰিম আৰু ভৱিষ্যত সন্তানসকলৰ শিক্ষা আজিকালিতো শিক্ষাৰ অবিহনে কোনো থকাই নাই প্ৰতিখন ঘৰতেই হওক বা প্ৰতিটো সন্তান প্ৰতিটো ল'ৰা ছোৱালীয়েই শিক্ষা গ্ৰহণ কৰিয়ে আহিছে স্কুলৰ শিক্ষা পদ্ধতিবিলাকো আজিকালি আগতকৈ বহুতখিনি উন্নতি হৈছে আগতে শিক্ষা গ্ৰহণ কৰিবলৈ গ'লে আগৰ দিনত আমি কোৱা শুনা মতে ল'ৰা সন্তানসকলে কি পঢ়িছে মাক দেউতাকে সেইখিনি কথা গমেই নাপায় বা নাজানেই কেনেকুৱা কি ধৰণৰ শিক্ষা গ্ৰহণ কৰে কিন্তু আজিকালি সন্তানৰ লগতে পিতৃ মাতৃও অভিভাৱকসকলেও সমানেই পঢ়িবলগা হয় সমানেই জ্ঞান আহৰণ কৰিবলগা হয় সেইকাৰণে আজিকালি ল'ৰা ছোৱালীবিলাকো বহুতখিনি আগবাঢ়ি যাব পাৰিছে আৰু তেওঁলোকৰ আজিকালি ভাল গাইডো পায় বা স্কুলৰ শিক্ষা পদ্ধতিটো বহুতখিনি উন্নত হৈছে প্ৰতিটো পৰীক্ষা মানে প্ৰতিটো লেচনত পৰা লোৱা নিচিনাই হয় সেইকাৰণে থ'ৰলি তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে প্ৰতিটো লেচন বা প্ৰতিটো পাঠ তেওঁলোকে বুজি মেলি বুজি আগবাঢ়ি যাব পাৰে সেইকাৰণে শিক্ষাটো আজিকালি সহজেই হৈ পৰিছে সকলোৰে বাবে শিক্ষা আৰু বহুতখিনি উন্নতিও হৈছে নিজৰ ঠাইখন নিজৰ ৰাজ্যখন দেশখন তেনেদৰে শিক্ষাৰ বাবে আজি বহুতখিনি আগবাঢ়ি যাব পাৰিছে